মই ৰন্ধিবলৈ বিশেষকৈ ভাল পাওঁ যিবোৰ কণ্টিনেণ্টেল খাদ্য যিবোৰ আমাৰ স্থানীয় খাদ্য সেই খাদ্যসমূহ ৰান্ধি মই ভাল পাওঁ মই যিহেতু অসমৰ আৰু অসমত বিভিন্ন জনগোষ্ঠীয় লোকে বাস কৰে বড়ো মিচিং দেউৰী ৰাভা কছাৰী সোণোৱাল কছাৰী আহোম আদি বিভিন্ন জনগোষ্ঠীৰে অসমখন ভৰপূৰ আৰু এই লোকসকলৰ খাদ্যৰ মাজত এটা সকলোৰে এটা নিজা নিজা আৰ্হি আছে সকলোৱে বেলেগ বেলেগধৰণে এই খাদ্যসমূহ প্ৰস্তুত কৰে মই কছাৰী জনগোষ্ঠীৰ পৰা বিলং কৰোঁ আৰু এই কছাৰী জনগোষ্ঠী লোকসকলৰো বিভিন্ন ডিচ আছে এই ডিচসমূহ অৱশ্যে অসমৰ বিভিন্ন জনগোষ্ঠীয় লোকসকলৰ মাজত মিল দেখা যায় মই প্ৰথমতে এটা ডিচ কওঁ মাছৰ ডিচ যিটো আমাৰ অসমৰ বিখ্যাত ঔ টেঙা তাৰপাছতে ঢেকীয়া আৰু পুঠি মাছৰ সৈতে এই আঞ্জাখিনি ৰন্ধা হয় আৰু সেই পুঠিমাছ ঔ টেঙা আৰু ঢেকীয়া এই তিনিওবিধ দি পেলাই পানীত বইল কৰি অকল বইল কৰি বইল কৰি এই ডিচটো প্ৰস্তুত কৰা হয় আৰু খাবলৈ বহুত বেছি সোৱাদ হয় তাৰপাছতে চিকেন চিকেনৰ এটা ৰেচিপি কওঁ চিকেনটো সাধাৰণতে আমি আমি যিবোৰ বেম্ব' চুট আমি সাধাৰণতে গাজ বুলি কওঁ এই গাজৰ লগত বা খৰিচা খৰিচা বুলি কোৱা হয় খৰিচাৰ লগত প্ৰস্তুত কৰিলে বৰ সোৱাদৰ সোৱাদযুক্ত হয় খৰিচা প্ৰথম অৱস্থাত এইটো এটা বইল ৰেচিপি হয় খৰিচাখিনি আৰু চিকেনখিনি পানীৰ সৈতে উতলাই উতলাই বহু সময় ধৰি দুঘণ্টা ডেৰ ঘণ্টামান ধৰি পানীৰ সৈতে উতলাই তাত বিভিন্ন ধৰণৰ লোকেল যিবোৰ ঔষধি গছ বন আছে আমি সেইসমূহো দিব পাৰোঁ মছলাযুক্ত যিবোৰ আমাৰ ঔষধিযুক্ত অন্যান্য বিভিন্ন মছলা ইয়াত প্ৰয়োগ কৰাৰ ইয়াত প্ৰয়োজন নাই আমি তেনে ধৰণে সেই ডিচটো আমি বনাব পাৰোঁ এই ডিচটো খাবলৈয়ো বহুত সোৱাদযুক্ত হয় তদুপৰি আমি হাঁহৰ মাংস হাঁহৰ মাংসৰ লগত কোমোৰাৰ ৰেচিপি হাঁহৰ মাংসৰ লগত কোমোৰা ঘৰৰ যিটো চাল কোমোৰা এই কোমোৰাটো দি পেলাইয়ো হাঁহ মাংস খোৱা হয় আৰু এই হাঁহ মাংস টো বহুত সোৱাদযুক্ত হয় হাঁহ মাংসখিনি প্ৰথম অৱস্থাত ভাজি তেলৰ সৈতে ভাজি ভালদৰে পিঁয়াজ আদা নহৰু দি পেলাই ভাজি লৈ তাৰপাছতে অমি অলপ দেৰি সিজাৰ পিছত কোমোৰা কোমোৰাখিনি দি দিম আৰু কোমোৰাখিনি দিয়াৰ পিছত কোমোৰাখিনি আমি যেতিয়ালৈকে কোমল হৈ নাযায় অৰ্থাৎ মিলি নাযায় যেতিয়ালৈকে আমি মাংসটো ভাজি থাকিম এই ৰেচিপিটো আমাৰ সমাজত পূৰা ফেমাচ হয় খাবলৈ মানে বহুত সোৱাদযুক্ত হয় তদুপৰি আমাৰ সৰু সুৰা যিবোৰ ৰেচিপি যেনে আলুগুটি বা চাট্নি এনেক অন্যান্য ধৰণৰ বহুতো ৰেচিপি আমি ঘৰতে প্ৰস্তুত কৰি বনাওঁ আলু পিটিকাটো সাধাৰণতে আলু আৰু তাত পিঁয়াজ ধনিয়া পাত আদা নহৰু সকলো মিছ কৰি এই আলু পিটিকাটো বনোৱা হয় তদুপৰি এই অসমৰ ডিচসমূহৰ উপৰিও বেলেগ বেলেগ ঠাইৰ ডিচসমূহো ৰান্ধিবলৈ ভাল পাওঁ যিহেতু মোৰ ৰন্ধাত আগ্ৰহ আছে আৰু উত্তৰ ভাৰতীয় বিভিন্ন ডিচ দক্ষিণ ভাৰতীয় বিভিন্ন ডিচ ড'চা আদি কৰি বিভিন্ন ডিচসমূহ মই ইউটিউবত শিকি বৰ্তমান বনাবলৈ চেষ্টা কৰি আছোঁ লগতে আমাৰ জনগোষ্ঠীয় যিসমূহ ডিচ স্পেচিয়েলি ডিচ সেইসমূহ যিমান পৰিমাণে ফেমাচ হ'ব লাগিছিল সেই হিচাপত আমাৰ ডিচসমূহে এতিয়ালৈকে ফেমাচ হোৱা নাই বা অন্য ঠাইৰ মানুহে এই ডিচসমূহৰ বিষয়ে নাজানে গতিকে সেই ডিচসমূহৰ বিষয়ে শিকাৰো কিছুপৰিমাণে মোৰ আগ্ৰহ আছে বা সেইখিনি শিকিবলৈ চেষ্টা কৰিম